অ' ভণ্টী এই ষ্টেচনত আজি বিহু প্ৰগ্ৰেম আছে চাব যাবা নেকি অ' অ' যাম ভাবিছিলোঁ সেইকাৰণে তোমাক মানে সুধিছিলোঁ তাত কোন আহিব গম নাপাওঁ নহয় কোনোবা স্পেচিয়েল কোনোবা আহিব নেকি

অ' অ' তেতিয়াহ'লে মই হেৰি বাৰু আমাৰ দুই এজন লগৰ ওলাইছে আমি গাড়ীতে যাম গ'লে আমাৰ লগতে যাব পাৰিব বাৰু হ'ব হ'ব তে ঠিকে ঠিকে আছে আৰু আপুনি কিমান সময়ত যাব সময়টো কওক অ' অ' ঠিকে আছে তেতিয়াহ'লে আমি হেৰি ইয়াৰ পৰা সাতটা নাবাজোতেই ওলাম আৰু মানে দহ মিনিটৰ আগত ওলাম তেতিয়া আপোনালোক ৰেডি হৈ থাকিব তাৰপিছত যাম ঠিকে আছে হ'ব